মই ঘোঁৰাৰ হৰ্চ ৰাইডিং ৰাইডিং কৰিবৰ কাৰণ কৰিবলৈ হ'লে মোক এইকেইটা বস্তু প্ৰয়োজন হ'ব যেনে কাঠৰ লাখুটি ঘোঁৰা লেকাম মাথাত মানে হেলমেট আৰু ঘোঁৰা ওপৰত বহিবৰ কাৰণে এখন চাম্ৰা গাদী এইকেইটা বস্তুৱে মোৰ প্ৰয়োজন হ'ব